মই গাৰ্ণিয়াৰ হেয়াৰ কালাৰ ব্যৱহাৰ কৰোঁ চুলিত কিন্তু আজি কিছুদিনৰ পৰা মোৰ চুলিবিলাক সৰি সৰিব আ আৰম্ভ কৰিছে আৰু ক'লাটো হয়েই কিন্তু খুব কম সময়ৰ কাৰণেহে হয় এইটো মাত্ৰ দুদিনমানত থাকে দুদিনমানৰ পিছত পুনৰ আগৰ নিচিনা ৰূপ লয় আৰু চুলিবিলাক সৰি যায় গতিকে সেইটো কেনেকৈ নোহোৱা কৰিব পাৰি সেইটো চিন্তা আমি প্ৰত্যেকেই কৰা ভাল